আমাৰ ঘৰত ৰন্ধা স্বাস্থ্য়কৰ খাদ্য়সমূহ হ'ল এনে ধৰণৰ যেতিয়া আমাৰ ঘৰত ধৰক কাৰোবাৰ যদি জ্বৰ চৰ্দী বেমাৰ আদি হয় তেতিয়া মই মুৰ্গী মাংস জালুক দি ৰান্ধোঁ আৰু মাৰ ল' প্ৰেচাৰ কাৰণে পাৰ কুঁচিয়া ভেদাইলতা নৰসিংহ দি ৰান্ধোঁ তাৰ পিছত এনেকৈ মই সেউজীয়া শাক পাচলি কলডিল তেনেকৈ ৰান্ধোঁ কেতিয়াবা পেট বেয়া কৰিলেও মচন্দৰি এই ৰঙা টেঙামৰা তেনেকৈ হ'লেও ৰান্ধোঁ আমাৰ ঘৰৰ ওচৰত অংগনবাদী কেন্দ্ৰৰ আশাকৰ্মী আৰু ডক্টৰ আহিছিলে তেতিয়া তেওঁলোকো খাদ্য়ৰ ওপৰত কিছুমান কথা কৈছিল যে সেউজীয়া শাক পাচলি খাব লাগে কলডিল কচু কচুত আয়ৰণ থাকে সেনেকৈ খাব লাগে কয় সেইকাৰণে মই ঘৰত স্বাস্থ্য়কৰ খাদ্য় ৰান্ধোঁ